পথাৰত জাল পাতি মাছ ধৰা অভিজ্ঞতা মোৰ আছে পথাৰত জাল পাতোঁতে বোৰ নষ্ট নহ'বলৈ মই সাৱধানতা মানি চলিবলগীয়া হয় এদিন তেনেকৈ জালখন মই ৰোৱাবিলাকৰ যি ভাগ থাকে ইজোপাৰ পৰা সিজোপালৈ তেনেকৈ অকাই পকাই জালখন পাতিবলগীয়া হয় আৰু তেনেকেই পাতিলে ৰোৱাবিলাক নষ্ট নহয় আৰু ধানৰ পথাৰত জাল পাতি মোৰ গালি খোৱাৰ অভিজ্ঞতা আছে এদিন তেনেকৈ মই লোকৰ পথাৰত জাল পাতিবলৈ গৈছিলোঁ জাল পাতিবলৈ যাওঁতে জেওৰাখনৰ উপৰেদি পাৰ হৈ জেওৰা পাৰ হৈ পথাৰত জালখন পাতোঁতে মানুহবিলাক মানুহ এজনে দেখিলে মোক দেখি মোক সুধিলে অই তই কি কৰিবলৈ গৈছ' মই ক'লোঁ যে এই জালখন পাতিবলৈ যাওঁ ক'ত পাতিবি এই পথাৰত তেতিয়া আগৰ দিনাখন তেওঁ পথাৰত কোনোবাই জাল পাতি গোটেই ৰোৱাবিলাক গচকিলে সেইটো দেখি মোক তই জাল পাতিছ' বুলি মোক খুব উধাই মুধাই গালি পাৰিবলৈ ধৰিলে তেতিয়া মোৰ সেই সেইদিনাখনেই মোৰ জাল পাতি গালি খোৱা অভিজ্ঞতা হ'ল